মই তিনি মাহৰ আগত পাৱাৰ বেংক এটা ল'লোঁ এই ইমান অশান্তি পাইছোঁ নহয় মই মানে সেইটো পইচাটো বৰবাদ কৰা নিচিনাই লাগিছে মোৰ নষ্ট কৰিলোঁ এনে ব'টৰ কিনিছিলোঁ দহ হাজাৰ এম এইচৰ বেটেৰী আছিলে ভাবিছিলোঁ দুবাৰ চাৰ্জ দিব পাৰিম ফোনটো কিন্তু তাৰ ব্যৱ ব্যৱহাৰটো তেনেকৈ নহ'লেই নহ'লেই মানে তাৰ পাৰফৰ্মেন্সটো একেবাৰে বেয়া বেটেৰী দিছে এইট ওঠৰ ওঠৰ ৱাটৰ মানে বেটেৰী দিছে কিন্তু বেটেৰীটো মানে ওঠৰ ৱাটৰ বেটেৰী আজিৰ দিনত কি হ'ব বাৰু এটা পাৱাৰ বেংক ইমান এটা ভাল যিটো নেকি মানুহৰ কামত অহা আগৰ দিনত ওঠৰ ৱাটৰ চাৰ্জ হ'লে শুনিবলৈ ভাল আছিলে এতিয়া বৰ্তমানে আজিৰ যুগটো কিমান মানে উন্নত হ'ল তাৰ তুলনাত মানে ওঠৰ ৱাট চাৰ্জাৰটো মানে মোৰ একেবাৰে পচন্দ হোৱা নাই মোৰ মোৰ এক নম্বৰ মানে সেইটোৱেই বহুত বেয়া লাগিছে ইয়াৰ বিষয়ে ক'বলৈ অতি মানে বেয়া লগা কথা কাৰণ পাৱাৰ বেংকটো মই ইমান টাইম যদি চাৰ্জেই দিবলৈ হয় মই কেতিয়া সেইটো ব্যৱহাৰ কৰিব পাৰিম আজিৰ দিনত ফোনবিলাক অত্যাধুনিক ফোনবিলাকত কিমান চাৰ্জাৰ থাকে থা তেত্ৰিছ ইফালে পঁয়ষষ্ঠি ৱাট এশ বিছ ৱাট এনেধৰণৰ চাৰ্জাৰ যেতিয়া থাকিব ফাষ্ট চাৰ্জিং কোনে বাৰু এই ওঠৰ ৱাটৰ চাৰ্জাৰডাল ল'ব এইটো একেবাৰে নলয় কোনেও আৰু ময়ো নলওঁ বিশেষকৈ কিন্তু মই পোন্ধৰশ টকা দিছিলোঁ এইটো কিনোতেনে ব'টৰ কিন্তু এতিয়া ৰিয়েলমিৰ ওলালে এম আইৰ ওলালে সেইবিলাকৰ দামবিলাকো তাৰ তুলনাত যথেষ্ট কম আৰু ইয়াৰ এইবিলাকৰ মানে বহুত মানুহে কিনাও মই দেখিছোঁ সেকাৰণে মই কেতিয়াও নক'ম যে কে এইটো কিনা বুলি ব'টৰটো কিনিব লাগে বুলি মই কেতিয়াও নকওঁ কাৰণ এইটো বৰ এটা ভাল নহয় আৰু ফোনটো বহুত গৰম হৈ যায় এইটো লগোৱাৰ পিছত ডেন লুকটোও অতি বেয়া লুক মানে কোনো ডিজাইন নাই আকৰ্ষণীয় হ'ব লাগে অলপ দেখি পেলাই কিন্তু তাত কোনো মানে তেনেধৰণৰ কোনো একো নাই বিশেষ আকৰ্ষণীয় বস্তু এটা অকল থাকিলে নহয় নহয় আকৰ্ষণীয় হ'ব লাগিব দেখিও ভাল লাগিব লাগিব মই এই প্ৰডাক্টটো ল'বলৈ মানে কেতিয়াও নকওঁ অতি বেছি বেয়া আৰু বিশেষকৈ ফোনটো গৰম হৈ গ'লে ভয়ো লাগে মানুহৰ কিজানি ফুটি যায় বা সেইকাৰণে মই এইটো হাক দিছোঁ ল'ব আৰু কুলিং ছিষ্টেমটো নাই লিকুইড কুলিং ছিষ্টেমটো অলপ কুলিং মানে ঠাণ্ডা হৈ থাকিলে ভাল আৰু সেইকাৰণে এইবিলাক এইটো নল'ব অন্যকেইটাতকৈ মানে ব'ট আচলতে এইটো পাৱাৰ বেংকৰ কোম্পেনী হ'বই নালাগিছিল কাৰণ ব'টে সাধাৰণতে উলিয়ায় হেডফোনছ্ মানে ধৰি লওক গান চান বজোৱা তেনেকুৱা বক্স এইবিলাকহে বনায় কিন্তু পাৱাৰ বেংকত ব'ট থাকিব নালাগিছিল কাৰণ ব'টে ইমান বেছি বেয়াকৈ বনাইছে মই অতি মানে অসন্তুষ্ট এই ক্ষেত্ৰত পাৰিলে বেলেগ চাব আপোনালোকে এইবোৰেই আৰু এবছৰৰ ৱাৰেণ্টি আছিলে যদিও মই সেইটো মানে ৱাৰেণ্টিটো ল'ব নিবিচাৰিম কিয়নো যিটো বস্তু মোৰ ব্যৱহাৰেই নহয় মই ব্যৱহাৰেই নকৰোঁ সেইটো বস্তুতনো মই কিয় এনেই সময় নষ্ট কৰোঁ সেইকাৰণে মই এইটো ভাল পোৱা নাই আৰু যদি ইয়াৰ কেনেবাকৈ চাৰ্জিং স্পীডটো যদি বঢ়াই দিয়ে তেন্তে হয়তো ইয়াৰ বিক্ৰী বাঢ়িব কিন্তু নহ'লে ইয়াৰ বিক্ৰী অতি কমি যাব কিয়নো আজি আজিৰ দিনত মানুহে মানে লেহেমীয়া বস্তুটো ভাল নাপায় সেইটোৱেই আৰু বিশেষ কি ক'ম ইমানেই